অঁ বা কি কৰিছে আছোঁ দিয়ক আছোঁ মই মানে কিয় ফোন কৰিলোঁ আমাৰ সেইদিনা যে কথাটো পতা হ'ল দৌল গোবিন্দত যোৱা কথাটো সেইটো অহা ৰবিবাৰলৈ আমি গোটেইখিনিয়ে ভাবিছোঁ আৰু ৰবিবাৰলৈ যামগৈ বুলি আপোনাৰ কিবা অসুবিধা হ'ব নেকি পাৰি পাৰিব ন গতিকে আমাৰ অঁ আমাৰ গ্ৰুপৰ মহিলাখিনি আৰু আমি গাড়ীখন এখন ঠিক কৰিছোঁ হেৰি ডাঙৰ গাড়ী এখনেই লৈছোঁ বাৰু যিহেতু আমাৰ আমিতো চৈধ্য পোন্ধৰজনীমান হ'ম নহয় জানো গতিকে সেই ট্ৰেভেলাৰৰ নিচিনা সেইখন জানো কি বুলি কয় সেনেকুৱা এখন ঠিক কৰিছোঁ গাড়ী

দেওবাৰে যাম দেওবাৰে দেওবাৰে গ'লে কাৰণ আমাৰ এতিয়া ধৰক মাককেইজনী গ'লেতো সন্তানকেইটা ওলাবই আৰু গতিকে সিহঁতৰ বন্ধটো মিলাই তেনেকৈ গ'লে ভাল হ'ব গতিকে মানে সেই ৰবিবাৰেই ভাবিছোঁ সকলোকে ক'লোঁ বাৰু কথাখিনি চবেই মানে পাৰিম বুলি ক'লে সেইকাৰণে আপোনাক ফোন কৰিলোঁ মই বোলো বায়ে কি কৰে অঁ এনেই মানে আপোনাৰ হেৰি গাড়ী ন লৈ নগ'লেও আমাৰ যিহেতু ওচৰে হয় গাড়ী নল'লেও হ'ল হয় কিন্তু যদি আহোঁতে লেট হৈ যাব ন সকলোখিনি ফুৰি চুৰি পেলাই গতিকে সেইকাৰণে গাড়ীখন বুক কৰিলোঁ নহ'লে আমি এই হেৰি লাচিত ঘাটৰপৰা ফেৰীৰেও যাব পাৰিলোঁ হয় বৰ ধুনীয়া ব্যৱস্থা আছে আজিকালি অঁ তাতে বিছ মিনিট নে আধা ঘণ্টাৰ মূৰে মূৰে মানে ফেৰী চলিয়ে থাকে অঁ আগতে মানে মই দুবাৰ তিনিবাৰ তেনেকৈ ক'লোঁ কিন্তু এতিয়া যিহেতু আৰু নহয় এই আমাৰ এই সন্তানবিলাক সৰু সৰু সেইকেইটা নাছে জানো সিহঁতৰ লগত পানীৰ ওপৰৰে সেনেকে অকণমান ভয়ো লাগে দিয়কচোন হয় সেইকাৰণে মানে

অঁ পইচা উঠাব লাগিব তাৰমানে এনেই আমাৰ ধৰক গ্ৰুপৰ অলপ অলপ কিবা কিবি পইচা জমা আছে কিন্তু সেইখিনিৰে নহ'ব অঁ মানে ফাইভ হাণ্ড্ৰেডমানকৈ চাগে পাঁচশ টকাকৈ উঠাব লাগিব চাগে গাইপতি সেইটো নিজৰ কথা আৰু সেইটো বাৰু আমি কথা পাতি ল'ম আৰু আমি অঁ আৰু দৌল গোবিন্দত দৌল গোবিন্দ বুলি কৈছোঁ তাতে কিন্তু বহুত আকৌ পৰ্যটনৰ কাৰণে খুব ধুনীয়া ধুনীয়া জেগা আছে অঁ শুনিছে ন মই মানে গৈছোঁ যে আগতে বৰ ভাল লাগে বৰ ধুনীয়া উত্তৰ গুৱাহাটীখন বৰ ধুনীয়া তাতেতো আমাৰ আই আই টিও আছে ন তাতে আই আই টি আছে তাৰপিছত হেৰি অঁ দীৰ্ঘেশ্বৰী মন্দিৰ আছে আপোনাৰ অশ্বকান্ত আছে তাৰপিছত আৰু এটা কি আছিলে জানো কিবা নাৱে ধুৱা ন অ' শিল শাকো শিল শাকো আছে শিল শাকো আছে খুব ধুনীয়া লাগে মানে বৰ ধুনীয়া নৈৰ পাৰতে যে অঁ নাই আমি প্ৰথম গ'লোঁ গৈ পেলাই ধৰক আপোনাৰ দৌল গোবিন্দ মানে আমি মানে ঘৰৰপৰা আঠমান বজাত ওলায়ে দিম ৰাতিপুৱা ওলাই দি পেলাই আমি ধৰক পালোঁ নহয় পাই পেলাই দৌল গোবিন্দত আমি সেৱা কৰি পেলাই সেৱা কৰি পায়স চায়স যদি ভোগ দিলোঁ দিলোঁ আৰু তাতে পায়স মানে এনেকৈ মানে ভক্তক দিয়েও আপোনাৰ প্ৰসাদ পায়স সেনেকৈ খুব ধুনীয়াকৈ তেওঁলোকে মানে ব্যৱস্থা কৰে আৰু প্ৰসাদ পায়স খাই আমি তাৰপৰা আকৌ বেলেগ বেলেগ যি যি আছে সেইফালে গোটেই চাই পেলাই তাৰপিছত চাই লওঁ আৰু আমি তাতে হেৰিটো খাব পাৰোঁ দীৰ্ঘেশ্বৰী মন্দিৰত মানে ভোগ দিয়ে যদি তাৰে ভোগটো খাব পালোঁতো পালোঁ নহ'লে আকৌ হোটেলত সোমাই পেলাই সেনেকৈ ভাতটো খাই আহি যাম আৰু ন লাহে লাহে সেইটো সেনেকৈ সকলোৱে একেলগে মিলি পেলাই খালে ভাল লাগিব কিন্তু উত্তৰ গুৱাহাটীখন কিন্তু খুব ধুনীয়া খুব ধনীয়া হয় অঁ ঢেৰ আছে ঢেৰ আছে বৰ ধুনীয়া আৰু মানে একদম মানে নদীৰ লগতে লাগি আছে যে বৰ ধুনীয়া লাগে পৰিৱেশটো বিৰাট ধুনীয়া শৰাইঘাত অঁ অঁ সেইয়া সেইকাৰণেতো গাড়ী লৈ গ'লে অকমান দূৰ হৈ যায় কিন্তু কথাটো হৈছে যে এই যে চববিলাকৰ লগত আৰু মানে আহোঁতে যদি আমি ফেৰী নাপাওঁ আমাৰতো সমস্যা হৈ যাব অঁ আজিকালি বাৰু সেইটো ওলাইছে সেই ওপৰেৰে যায় যে ৰ'প ৱে অঁ ৰ'প ৱে ওলাইছে কিন্তু সন্ধিয়ালৈ আকৌ নাথাকিলে আৰু সমস্যা আমাৰ নহ'ব জানো গোটেইখিনি মানুহৰ অঁ সেইকাৰণে ভাবিছোঁ সেইকাৰণে ভাবিছোঁ গাড়ীখন লৈ গ'লে

সেইয়াই যাম যাম আৰু বৰ আৰু দৌল গোবিন্দ মন্দিৰৰ খুব মহত্ব আছেতো দৌল উৎসৱ বিৰাট ডাঙৰকৈ তাতে পালন কৰা হয় বহুত ধুনীয়া লাগে হয় অঁ কৃষ্ণ ভগৱানৰ আৰু সেনেকৈ দিয়ক তেতিয়াহ'লে অঁ হ'ব তেতিয়াহ'লে যাম যাম যাম লগে ভাগে যাম নাই নাই বাকীখিনি মই কথা পাতিছোঁ তেওঁলোকে হ'ব বুলি ক'লে আৰু ৰবিবাৰলৈ আৰু ৰবিবাৰলৈ যামগৈ আৰু

হ'ব তেতিয়াহ'লে বা ঠিক আছে আছোঁ আছোঁ আছোঁ দিয়ক ঠিক হয় হয় হয় ঠিক আছে